এগ্ৰিকালচাৰ বিষয়টোৰ তাৰমানে কিছুমান শস্যই আমাৰ জি আই টেগ পাইছে জি আই টেগ মানে জুগ্ৰাফিকেল ইণ্ডিকেশ্যন লোকেশ্যন ওৱাইজ তাৰ স্বীকৃতি লোকেশ্যন ওৱাইজ স্বীকৃতি যেতিয়া পায় গৈছে তাৰ প্ৰকৃত মূল্যটো সেই লোকেশ্যনতে পাব কাৰণ বেলেগ জাগাত সেই বস্তুটো উৎপাদিত নহয় যেনেকে ধৰক আমাৰ কাজী নেমু কাজী নেমুই ই পাইছে তাৰপিছত মুগা মুগা চিল্ক এই জি আই টেগ পাইছে এনেকুৱা ধৰণৰ বহুত বোকা চাউল আৰু অসমৰ মানে এই জহা চাউল এইখিনি ক'লা চাউল যিখিনি আমাৰ থলুৱা এগ্ৰিকালচাৰ প্ৰডাক্ট উৎপাদিত সামগ্ৰী সেইখিনি কিছুমানে জি আই পাইছে আৰু বহুত জি আই কাৰণে এপ্লাই কৰে কৰি থোৱা আছে অনুমোদন পাবলৈ বাকী আছে এইখিনি যদি হৈ যায় এতিয়া আগতে কাজী নেমু আমি কিনিছিলোঁ কিমান ডেৰ টকা দুটকা এতিয়া জি আই পোৱাৰ পিছত এটা কাজী নেমুৰ দাম দহ টকা এতিয়া ইয়াতো আমি দহ টকাত কিনি খাইছোঁ আৰু বিশেষকে এই কাজী নেমু মিডিল ইষ্টলৈ ৰপ্তানি হৈ আছে আৰু এবিধ হ'ল আদা আদা হালধি যিখিনি আমাৰ পাহাৰত হয় কাৰ্বি পাহাৰ আৰু বিশেষকে পাহাৰৰ অঞ্চলত আদা সেই আদাটোও এই ইউৰোপীয়ান কাণ্ট্ৰী আৰু মিডিল ইষ্ট মানে আৰৱ দেশত সেইখিনি সিহঁতে লৈ লয় আদাৰ এবিধ তেল বনায় তেওঁলোকে আদাটো থেকেচি আমি খাওঁ কিন্তু তেওঁলোকে আদাৰ তেলটো টোপ টোপকৈ বটলত দি পেলাই চব্জি বনাই খায় সেইকাৰণে ইয়াৰো সেই আধুনিক কৃষিত এই সংযোজনটো অতি